হয় দাদা দাদা শুন শুনকচোন অকণ মই মানে আপোনাৰ দেলহীৰ পৰা আহিছিলোঁ হয় আপোনাৰ এই তেজপুৰখন মানে আপোনাৰ কেইদিনমান ঘূৰিবলৈ আহিছিলোঁ মানে আপোনাৰ অঁ মানে এতিয়া মই জানিব বিচাৰিছিলোঁ মানে ভাল হোটেল কোনখন হ'ব মানে অকণ ক'ব পাৰিলেহেঁতেন নেকি আপুনি হয় হয় হয়

হয় হয় হয় আচ্ছা আচ্ছা আপুনি আপুনি ইয়াৰ লোকেলেই হয় ন আপুনি আচ্ছা আচ্ছা মানে ৰেটবোৰ আপুনি গম পালেহেঁতেন নেকি বাৰু হোটেলবোৰৰ হয় হয় অকণমান মানে কমত জানে যদি কওকনা প্লিজ হয় হয় হয় হয় আচ্ছা হয় হয় আচ্ছা আচ্ছা হয় হয় হয় এনে ইয়াত আপোনাৰ ফেচিলিটিজ ফেচিট ফেটিজ ফেচিলিটিজবোৰ মজা ন

আচ্ছা আচ্ছা আচ্ছা হয় হয় হয় হয় থেংক ইউ দেই দাদা ধন্যবাদ হয় হয় যাব